ক'ব গ'লে মোৰ সৰু পৰিয়াল মোৰ ঘৰত মা আছে দেউতা আছে ভণ্টি আছে দুজনীকৈ আৰু আইতা আছে আমি নিউক্লিয়াৰ ফেমিলি হয় এটা আৰু তাতে আমাৰ লগত বাকী জেঠাই ওচৰতে জেঠাই থাকে দুজনীকৈ জেঠাই আছে মোৰ মাহী থাকে আৰু বন্ধুবৰ্গ বুলি ক'ব গ'লে মোৰ বহুত ডাঙৰ বন্ধুৰ চাৰ্কোল আছে আৰু স্কুলৰ পৰা লৈ পেলাই এতিয়ালৈকে যিমানখিনি মোৰ ফ্ৰেণ্ডছ আছিলে সৰুতেও এতিয়াও মই সিহঁতৰ লগত বহুত ভাল টাৰ্মছত আছোঁ এতিয়াও ফুৰিব যাওঁ আমি আৰু যিমানো কলেজতো যিমান ফ্ৰেণ্ডছ আছিলে সেইখিনিও এতিয়ালৈকে মোৰ লগত কণ্টেক্টত আছে ইউনিভাৰ্চিটিতো এতিয়া মোৰ বহুত ডাঙৰ গ্ৰুপ আছে ফ্ৰেণ্ডছৰ আৰু যোনে মোক সব সময়তে সম সহায় কৰি আহিছে বেমাৰ হওক বা কিবা লগা হ'ল স্কুলৰ ফ্ৰেণ্ডছখিনিও মানে ফোন কৰিলে এ এটা ফোনত আহি যায় আহি যায় আৰু বাকী ক'ব গ'লে পৰিয়ালৰ মানুহ আমাৰতো সব ওচৰে ওচৰে থাকে ঘৰৰ ওচৰত ছ' একো মানে কিবা পাতিলে উৎসৱ উৎসৱ পাৰ্বণ হ'লে গোটেই ঘৰ ভৰ্ত্তি হৈ যায় তেনেকৈ ক'ব গ'লে এনেইতো নিউক্লিয়াৰ ফেমিলি হয় আমাৰ কিন্তু বহুত ডাঙৰে পৰিয়াল ক'ব গ'লে ওচৰে পাজৰে সব মানুহখিনি থাকে কাৰণে আৰু বন্ধু ক ইউনিভাৰ্চিটি আমাৰ ডিপাৰ্টমেণ্টৰতো গোটেইখিনিয়েই বন্ধু হয় আৰু তাতে মই হোষ্টেলত থাকোঁ এতিয়া ত' সেনেকৈ চাব গ'লে মোৰ বন্ধু ধেৰ আছে